দক্ষিণ পাঠ দক্ষিণপাত চামগুড়ি চামুগুড়ি বনিয়া গাঁও বনগাঁও গায়ন গাঁও মুদৈ চুক পুখুৰীপাৰ চুক মেখেলি গাঁও ততৰা গাওঁ বিহীমপুৰ কমলাবাৰী গৰমুৰ ম'কিনা নিকনি খোৱা ৰতনপুৰ বাঘৰ গাঁও জেংৰাই বালি চাপৰি পহুমৰা উৰদুবী ৰাওনা গাঁও গাঁতিয়লা ফুলনি বৰগুৰি হাজৰিকা চুক দেউদী আটী বেঙেনা আটী বি পোহাৰ দিয়া দে দেও দিয়া হাজৰিকা চুক কাঠনি চুক যোৰহাট গুৱাহাটী মঙলদৈ ধুবুৰী বৰপেটা কোকৰাঝাৰ লখিমপুৰ নীলাবাৰী বিলতীয়া ভোগপুৰ তেজপুৰ বিশ্বনাথ চাৰিয়ালি নগাঁও শোণিতপুৰ শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া ডিগবৈ দুলিয়াজান জকাই চুক নাম্বৰ গোলাঘাট বেঙেনাখোৱা নুমলিগড় কামৰূপ